চাহ আমি সকলোৱে ভালপাওঁ কিন্তু চাহ বনোৱাটো আমাৰ গাঁৱৰ পৰিৱেশত বহুত জটিল সমস্যা তথাপিও আমি কেতিয়াবা চাহৰ সলনি অৰ্জুন গছৰ ছালেৰেও আমি চাহ খাওঁ কেতিয়াবা ধনিয়াই দিও আমি চাহ খাওঁ গতিকে চাহ আমাৰ ওচৰত চাহ বাগান নাই গতিকে আমি চাহ বাগানৰপৰা পাত আনিব পাৰিলে চাহটো বনাব পাৰোঁ কিন্তু আমাৰ সেই সুবিধাটো আমাৰ ইয়াত নাই গতিকে আমি কিনা চাহপাতেৰে আমি চাহ খাওঁ চাহ খাই হয়তো বহুত ভালপাওঁ আৰু অৰ্জন গছৰ ছালৰ গুৰি কৰি আমি সেয়াইও কেতিয়াবা বয়ামত ভৰাই থৈ সেইবিলাকেৰেও আমি চাহ বনাই খাওঁ গতিকে চাহৰ সমস্যা ঠিক তেনেকুৱাই আমি আমি ঘৰত ঘৰত আমি প্ৰথমতে পানী দিওঁ পানী দিয়াৰ পিছত পানীখিনি উতলোৱাৰ পিছত আমি চেনি দিওঁ চেনি দি উতল অহাৰ পিছত যেতিয়া চেনিখিনি উতলিব তাৰ পিছত আমি চাহ দিওঁ চাহখিনি দিয়াৰ পিছত যেতিয়া উতলাব উতলাৰ পিছত আমি তাতে চাহখিনি খাই দিওঁ আৰু কেতিয়াবা হয়তো আমি গাখীৰ দিয়া চাহ খালে তাৰ পিছত চাহপাতখিনি দিয়াৰ পিছত চেনি দিয়াৰ পিছত উতল অহাৰ পিছত আমি গাখীৰখিনি ঢালি দিওঁ গাখীৰখিনি ঢালি দিয়াৰ পিছত গাখীৰ চাহ হৈ গ'ল তেনেকৈ আমি চাহ খাওঁ আৰু অৰ্জুন গছৰ ছালেৰে আমি চাহ খালে সদায় ৰঙা চাহ খাওঁ কাৰণ চেনি চহপাত দি আমি ৰঙা চাহ খাওঁ ঠিক তেনেদৰে আমি চাহত সেনেকৈ বনাই বনাই আমি খাওঁ আৰু গতিকে ঘৰত বনোৱাটো ঠিক তেনেকুৱাই কেতিয়াবা ধনিয়াৰ গুৰিয়ে দিও আমি চাহ খাওঁ তাৰ পিছত কেতিয়াবা আমাৰ চৰ্দি কাহ হ'লে কেতিয়াবা আমি পানী ৰঙা চাহ কৰি পেলাই তাত জালুক গুৰি দিওঁ জালুক গুৰি দি আমি ঠিক তেনেদৰেও আমি চাহ খাওঁ ঠিক তেনেকৈয়ে আমি চাহ বনাই খাওঁ আৰু এনেকৈ চাহ বনাই খাওঁতে আমাৰ ঠিক তেনেকুৱা পদ্ধতিৰে আৰু সেইকাৰণে প্ৰত্যেকেই ভাৰতত প্ৰত্যেকেই চাহ ভাল পায় আৰু ঘৰতো ঠিক আমি তেনেদৰেই চাহ বনাই খাওঁ